প্ৰত্য়াহ্বানৰ কথা ক'বলৈ গ'লে আমি ক'ব লাগিব যে আমি যেতিয়া সৰু আছিলো আমাৰ গাঁওখন অতি বেকৱাৰ্ড গাঁও আছিলে তাতে শিক্ষাৰ পোহৰপৰা নাছিলে স্কুল কলেজ স্কুল কলেজৰ প্ৰব্লেমটো আজিও আছে কিন্তু তেতিয়া স্কুলৰ পৰিমাণটো একেবাৰে কম আছে আজিকালি স্কুলৰ পৰিমাণটো হৈছে স্কুল কেইখনমান গঢ়ি উঠিছে কিন্তু কলেজৰ কলেজ এতিয়াও এখন ভাল কলেজ হৈ গঢ়ি উঠা নাই গতিকে তো আমি যেতিয়া সৰু আছিলো তেতিয়া প্ৰত্য়াহ্বানৰ তেতিয়া সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্য়াহ্বানটোৱে আছিলে যে আমি পঢ়াটো আমি যিহেতু এখন ভাল প্ৰাইমেৰী স্কুল নাছিলে গতিকে আমি পঢ়িবলৈ যাবলৈ সুবিধা লাভ কৰা নাছিলোঁ তদুপৰি আমি আমাৰ ঘৰখনতে তেতিয়া আমি তিনিগৰাকী মা ককাইদেউ আৰু মই মায়ে ককাইদেউ আৰু মই আ আছিলোঁ আমি আমাৰ তেতিয়া থাকিবলৈ এটুকুৰা স্থায়ী স্থায়ী বাসস্থান নাছিলে যিহেতু স্থায়ী বাসস্থান নাছিলে আমি ইঘৰে সিঘৰে ইঘৰত সিঘৰত গৈ থাকিবলৈ থাকিব লগা হৈছিলে মায়ে মানুহৰ দু অকণমান উচ্চ খাপৰ মানুহৰ ঘৰতে গৈ কাম কৰিছিলে আৰু আমি তাতেই দিনটো খেলা ধূলা কৰিছিলোঁ বা তাত ইটো সিটো কাম কৰি পে কাম কৰি দিছিলোঁ তেনেকৈ আমি এটা সময়তে সেই মানুহ ঘৰতে থাকি থাকি তাতে খেতি কৰি সেই খেতিৰ কাম বা খেতিৰ কাম কৰিছিলোঁ বা তেওঁলোকৰ গৰু ছাগলী চোৱা চোৱাচিতা কৰিছিলোঁ ঘাঁহ কাটি দিছিলোঁ ইত্যাদি কাম কামবোৰ কৰিছিলোঁ গতিকে তেনেকৈ দৰেই আমি সেই তেওঁলোকৰপৰাই এটুকুৰা থকা ঠাইৰ থকাৰ ঠাই পাইছিলোঁ স্থায়ীভাৱে থকা থাকিবলৈ আমি তেওঁলোকৰপৰা এটুকুৰা মাটি পাইছিলোঁ এটুকা এটা ঘৰ পাইছিলোঁ গতিকে আমাৰ থকা মেলা বা খোৱা বোৱা কৰাটোৱে প্ৰথম প্ৰথম এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে দ্বিতীয় প্ৰত্যাহ্বানটো আমি লেখা পঢ়া কৰাতো আমি তো প্ৰাথমিক বিদ্যালয়ত আমি পঢ়িবলৈ যোৱাটো আছিলে যিহেতু সেইটো এখন চৰকাৰী স্কুল বা বেচৰকাৰীয়ে হওক স্কুলৰ অসুবিধা আছিলে গতিকে আমি পঢ়িবলৈ যাবলৈ পঢ়িবলৈ যাবপৰা নাছিলোঁ আৰু পৰৱৰ্তী সময়ত আমি তেনেকৈ জীৱনটো সৰুতেই আমাক যেতিয়া কম বয়স খুব কম বয়সতেই বিয়া পাতিছিলো যেতিয়া তেতিয়া বিয়া পতাৰ কাৰণে পৰিয়ালতো পোহপাল দিয়াটোও এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে নিজৰ ল'ৰা ছোৱালী প্ৰতিপালন দিয়াটোও এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে নিজৰ কাৰণে এটুকা মাটি কিনাটো এটা এটুকুৰা এটা বৃহৎ বিৰাট ডাঙৰ প্ৰত্যাহ্বান আছিলে গতিকে এনেদৰেই জীৱনত ডাঙৰ প্ৰত্যাহ্বান আমি অতিক্ৰম কৰিবলগীয়া হৈছিলে